হেল্ল' অ' আপুনি পিংকী গগৈ হয়নে মই ডিবুগড়ৰ পা কৈছোঁ শাৰদী ফুকনে অ' মই অহা সপ্তাহত মানাস যা যাম বিচাৰিছোঁ আপুনি মোৰ লগৰ এজনীৰ পৰা আপোনাৰ নম্বৰটো পাইছোঁ আপুনি তাত থকা খোৱাৰ সুবিধা কৰি দিব পাৰিব নেকি মোক মই অহা সপ্তাহত যাম অহা সপ্তাহৰ অহা সপ্তাহত আপোনাৰ বিছ তাৰিখে যাম বুলি ভাবিছোঁ অ' আমি পাঁচজন যাম মই যাম মোৰ পৰিয়াল যাব তাত আপুনি আমাৰ খোৱা বোৱাৰ ব্যৱস্থা আৰু লগতে তাত থকা সকলোবিলাক বস্তু দেখুৱাব পাৰিবনে হয় হয়

অ' হয় হয় হয় হয় অ'

হয় হয়

হয় হয় হয় হয় হয় হয় হয়

হয় আপোনাক মই যোগাযোগ কৰিম হয় হয় হয় হয় ঠিক আছে ধন্যবাদ